অসমৰ বিভিন্ন অঞ্চলসমূহৰ মাজত থকা সাংস্কৃতিক আৰু সামাজিক পাৰ্থক্যসমূহৰ কথা যদি আমি চাবলৈ যাওঁ আমি বিভ বিভিন্ন ধৰণৰ বহুতখিনি পাৰ্থক্য দেখা পোৱা যাব কাৰণ আমাৰ মানুহেই হৈছে প্ৰত্যেক মানুহ ইজন মানুহৰ লগত সিজন মানুহ নিমিলে কোনোবা যমজ সন্তান হ'লেও তেওঁলোকৰ মাজতো যদিও একে হয় দেখিবলৈ তথাপিতো কি হয় তেওঁলোকৰ নেচাৰেই হওক বা তেওঁলোকৰ যিখিনি আচাৰ ব্যৱহাৰ হওক সেইখিনি বেলেগ দেখা যায় তেনেস্থলত আমি সমাজখন হৈছে বি বহুতো মানুহৰ সমষ্টি আৰু সেই সমাজৰে প্ৰতিফলন ঘটে সংস্কৃতিৰ যোগেদি যদি মানুহৰ মাজতে আমাৰ মানুহে ইজনৰ সিজনৰ লগত নিমিলে তেনেস্থলত আমাৰ সমাজখনৰো সমাজখন যিহেতু মানুহৰ সমষ্টি হয় সমাজখনৰ ইখন সিখনৰ লগত মিলাৰ কোনো কাৰণ নাথাকে নিমিলে মানে আমি যদি চাওঁ সামাজিক আৰু সাংস্কৃতিক পাৰ্থক্যসমূহ আমি বেছি দূৰলৈ নগৈ আমি ওচৰৰ কথাখিনিকে আমি এবাৰ উনুকিয়াই চাব পাৰোঁ যে আমাৰ সমাজখন আমাৰ স যিখিনি সমাজৰ গাঁথনি আছে সেই সমাজৰ গাঁথনিটো কিন্তু ওচৰৰ গাঁও এখনৰ লগতে আমাৰ মিল দেখা পোৱা নাযায় আমাৰ সাজপাৰৰ ক্ষেত্ৰতেই হওক বা আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰতেই হওক বা খাদ্যাভ্যাসৰ ক্ষেত্ৰতেই হওক কোনো ক্ষেত্ৰতেই আমি ইখন সমাজৰ লগত সিখন সমাজৰ বা এটা অঞ্চলৰ লগত ইটো অঞ্চলৰ সম্পূৰ্ণ মিল দেখা পোৱা নাযায় তাত পাৰ্থক্য থাকিবই আহিবই কাৰণ তাত মানুহ মানুহখিনিয়ে বিভিন্ন ধৰণৰ মানুহ হয় ন' বিভিন্ন ধৰণৰ মানুহৰ সমষ্টি হয় আমি যদি চাওঁ আমাৰ অসমখন হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ সম সমাহাৰ আজি আমাৰ বড়ো বা মিচিং মানুহৰ লগত যিখিনি সাজপাৰৰ ক্ষেত্ৰতেই হওক বা খাদ্যভ্যাসৰ ক্ষেত্ৰতেই হওক ইটোৰ লগত সিটোৰ মিল নাথাকে বড়োৰ কাৰণে বেলেগ এখন সমাজ থাকে মিচিঙৰ কাৰণে বেলেগ এখন সমাজ তিৱাসকলৰ কাৰণে বেলেগ তেনেকৈ সকলো জা জাতি জনগোষ্ঠীৰ কাৰণে বেলেগ বেলেগ সমাজ আছে তেনেকৈ খাদ্যভ্যাসৰ ক্ষেত্ৰতো যদি আমি চাওঁ মিচিঙৰ কাৰণে খাদ্য বেলেগ হয় আমাৰ বেলেগ আমাৰ যিখিনি এ থলুৱা মানুহ আছে সেইখিনিৰ কাৰণে খাদ্য বেলেগ হয় বিভিন্ন ধৰণৰ মানুহৰ কাৰণে খাদ্যাভ্যাস বেলেগ বেলেগ হয় এতিয়া আমি যদি চাওঁ আমাৰ ওচৰৰে মিচিং সমাজবিলাকৰ কথা মিচিং সমাজৰ ৰীতি নীতি বা পৰম্পৰাৰ লগত আমাৰ পৰম্পৰা মিল নাথাকে এতিয়া আমাৰ মানুহ মৰাৰ পিছতে কি হয় আমি সৎকাৰ কৰোঁ যিটো চিতাত জুই দি পেলাই সৎকাৰ কৰা হয় কিন্তু মিচিং মানুহবিলাকৰ সৎকাৰ কৰে যদিও তেওঁলোকৰ নীতি নিয়মবিলাক কিন্তু আমাৰ লগত সম্পূৰ্ণ বেলেগ আমাৰ সেয়া দহ দিনৰ দিনা দহা পাতে তেওঁলোকে কিন্তু যেতিয়া আৰ্থিকভাৱে সবল হয় তেতিয়াহে কিন্তু তেওঁলোকে সেই দহা কাজসমূহ কৰে তেওঁলোকৰ সকামটোক সেই যিটো মৃতকৰ সকাম হয় তেওঁলোকে সেইটো দদগাং বুলি কোৱা হয় এতিয়া আমাৰ ওচৰৰ গাঁও হ'লেও আমাৰ সেই গাঁওখনৰ লগত অমিল হয় বিয়া বাৰুৰ ক্ষেত্ৰত হ'লেও আমাৰ অমিল হয় এতিয়া আমি যদি চাওঁ এতিয়া ওচৰৰ এ কৈৱৰ্ত গাঁও এখনতে কৈৱৰ্ত গাঁওখনত সেই বিয়াৰ যিটো পৰম্পৰা হয় বিয়াৰ পৰম্পৰা বা আইনামৰ পৰা বিয়ানামৰ পৰা আৰম্ভ কৰি বিয়ানামৰ সুৰো বেলেগ হয় আইনামৰ সুৰ বেলেগ হয় বিয়াৰ নীতি নিয়ম বেলেগ হয় আমাৰ যিটো তোলনি বিয়াত কানাই কোলা লোৱা বুলি কয় সেইটোত কৈৱৰ্ত সমাজে সেইটো বেলেগ ধৰণে পালন কৰে বা আমি যদি চাওঁ আমাৰ বৰ বিয়াৰ ক্ষেত্ৰত আমাৰ আমাৰ সমাজত কি থাকে বিভিন্ন ধৰণৰ ধৰ্মীয় মানুহ আছে ধৰ্মীয় মানুহ থকাৰ উপৰিও বিভিন্ন ধৰণে যেনে কৃষ্ণগুৰু কিবা শংকৰ সংঘ বামুণীয়া তেনেকুৱা পৰম্পৰাৰে বিয়া সম্পন্ন কৰা মানুহ আছে আহোমৰো বেলেগ আছে আহোমে চকলং প্ৰথাৰে বিয়া সম্পন্ন কৰে তেনেকৈ চাবলৈ গ'লে আমাৰ লগত তেওঁলোকৰ সেইবিলাকতো মিল নাই তাৰপিছত পৰম্প সাজপাৰৰ কথাটো ক'লোঁৱেই সাজপাৰ আমি আমাৰ যিটো মেখেলা চাদৰ হয় আমাৰ

মানে সমতল ভূমিত বাস কৰোঁ আমি সমতল ভূমিত বাস কৰা মানুহবিলাকে কি হৈছে আমি আ আমাক আমি সমতল ভাগতে আমি কি কৰি লওঁ প্লেনত ঘৰ বনাই লওঁ কিন্তু যিখিনি নদী কাষৰীয়া হওক বা পৰ্বত পাহাৰৰ ওচৰত বাস কৰে তেওঁলোকে কি কৰে পানীৰ পৰা পানীৰ পৰা হাত সাৰিবলৈয়ে হওক বা জীৱ জন্তুৰ পৰা হাত সাৰিবলৈ হওক তেওঁলোকে চাংঘৰ চাংঘৰত বাস কৰে কাৰণ তেওঁলোকৰ চাঙৰ তলেদি পানী আহিব লাগিব বা আমাৰ ওচৰতে থকা যিখিনি নৈ কাষৰীয়া দাঁতিত নৈ নদীৰ দাঁতিত যিখিনি মানুহ আছে সেই মানুহবিলাকেও কি কৰিছে চাংঘৰৰ সহায় ল'বলগা হৈছে কাৰণ কোন মুহূৰ্তত আহি পেলাই পানীয়ে তেওঁলোকৰ ভিতৰ সোমাই ঠিক নাই সেইকাৰণে তেওঁলোকে কি কৰিছে চাংঘৰৰ সহায় লৈছে তাৰপিছত যদি আমি চাবলৈ যাওঁ আমাৰ যিখিনি ধৰ্মীয় অনুষ্ঠান আছে ধৰ্মীয় অনুষ্ঠানবিলাক এতিয়া আমি আমাৰ বিভিন্ন ধৰ্মৰ মানুহ আছে ইয়াত আমাৰ আমি নামঘৰ ব্যৱহাৰ কৰোঁ কোনোবাই আকৌ মছজিদ যাব কোনোবাই গীৰ্জাঘৰ যাব তেনে সেইবিলাক ক্ষেত্ৰতো আমাৰ আমি একেখন অসমৰ হ'লেও বৰ অসম হ'লেও বৰ অসমৰ মাজতে কিন্তু আমাৰ সেই সৰু সৰু যিখিনি প্ৰভেদ আছে সেই প্ৰভেদখিনি কিন্তু মন কৰিব লাগিব কাৰণ আমাৰ সকলো মানুহ মন্দিৰলৈ নাযায় সকলো মানুহ নামঘৰলৈ নাযায় সকলো মানুহ গীৰ্জালৈ নাযায় বা সকলো মানুহ মছজিদলৈ নাযায় তেওঁলোকৰ নিজা নিজা পৰম্পৰা আছে বা তেওঁলোকে পূজা অৰ্চনা কৰাৰো বেলেগ বেলেগ পৰম্পৰা আছে এতিয়া আমাৰ বলি বিধান বলি বিধানটোতো আমি সকলোৱে মানিলেও আমাৰ মাজুলীত এতিয়ালৈকে বলি বিধানৰ প্ৰথা অহা নাই আমাৰ কাৰণ আমাৰ এইখন মাজুলীখন একতা মহন্তৰ স্থান বুলি কোৱা হয় ইয়াত স সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় ইয়াত শংকৰ ধৰ্ম শংকৰ গুৰুৰ যিখিনিত আদৰ্শ আছে সেই আদৰ্শবিলাক মানি চলে কাৰণে বৈষ্ণৱ ধৰ্ম মানি চলাৰ কাৰণে ইয়াত কি হৈছে সেই শাক্ত ধৰ্মটোৰ প্ৰভাৱ ইয়াত পৰিবলৈ দিয়া হোৱা নাই তথাপিতো কিছু কিছু অঞ্চলত কিছুমান পূজা অৰ্চনা কৰা হয় কিন্তু তাত কি কৰা নহয় বলি বলি বিধান দিয়া নহয় আমি এতিয়া সৰস্বতী পূজা পাতোঁ মূৰ্তি পূজা আমাৰ মাজুলীত যদিও পূজাৰ বিৰোধিতা কৰে তথাপিতো কিন্তু আমি মূৰ্তি পূজাৰ বিৰোধিতা কৰা নাই আমি মাত্ৰ বলি বিধানৰ বিৰোধিতা কৰোঁ তেনে তেনে ক্ষেত্ৰত চাবলৈ গ'লে নদীখনৰ ইপাৰ সিপাৰ যোৰহাটত সেইটো পূজা হৈ থাকে দুৰ্গা পূজা হৈ আছে কিন্তু আমাৰ মাজুলীত কি হয় সেই সময়ত শংকৰ জন্ম উৎসৱৰ পয়োভৰ হয় ভাওনা হয় মানুহখিনিক মানুহৰ তেনেকৈয়ো মানে প্ৰভেদবিলাক আহিছে বা মনৰো বিভিন্ন প্ৰভে প্ৰভেদ আছে আজি মই যেনেকৈ বাস কৰিব বিচাৰিছোঁ মই যেনেকৈ থাকিব বিচাৰিছোঁ বেলেগ এজনে তেনেকৈ থাকিব নিবিচাৰে মানুহৰ মনৰ কাৰণ মানুহৰ মনৰ মাজতে মিল নাই মানে